প্ৰশিক্ষণ বুলিবলৈতো এনেই ইয়াত বহুতখিনিয়ে আছে তাৰে ভিতৰত ক'ব গ'লে আপোনাৰ বামুনবাৰী যিখন স্কুল আছে হাইস্কুল তাত আপোনাৰ শিকোৱা হয় বিহু শিকোৱা হয় তাত প্ৰতি দেওবাৰে আৰু আমাৰ ইয়াৰ ওচৰৰ পৰা বহুত ল'ৰা ছোৱালীও যায় তালৈ শিকিবলৈ ঘৰৰ ওচৰৰ ল'ৰা ছোৱালীও যায় আৰু তাতে শিকোৱা মাষ্টৰজন তেওঁ তাৰ বামুণবাৰীৰে হয় তেওঁ শিকাই আপোনাৰ আপোনাৰ সময় চাৰি বজামান পৰা শিকায় তাত বিহু তাকে শিকায় আৰু বহুত ল তাতে মানে ল'ৰা ছোৱালীখিনি দেখি মোৰ ছোৱালীজনীও তাতেই দিয়া হৈছে ওচৰৰ পৰা যিহেতু আমাৰ বহুত ল'ৰা ছোৱালী যায় সেইটো কাৰণে মোৰ ছোৱালীজনীও তেওঁলোকৰ লগতে তাতে পঠিয়াওঁ বিহু শিকিবলৈ আৰু শিকোৱা মাষ্টৰজনৰ নাম হৈছে আপোনাৰ ধ্ৰৱৰ জ্যোতি ঠাকুৰীয়া তেওঁ বহুতো ধুনীয়া ভালকৈ শিকায় তাত নাচ তাকে আৰু আপোনাৰ কি বুলি কয় ফিজটো আপোনাৰ বেছি নহয় আনতকৈ বহুত কমেই লয় তেওঁ শিকাবলৈ আপোনাৰ এনেই ফিজ হিচাপে তেওঁ এনেই নামভৰ্তি কৰোঁতে আপোনাৰ চাৰিশ টকাকৈ পৰিছিলে আৰু সিভাগে মাহে মাহেকীয়া বুলি ক'বলৈ আপোনাৰ দুশ টকাকৈ লয় শিকোৱা তেওঁ দুশ টকাত তেওঁ মানে বহুত ধুনীয়া শিকায় আৰু তাত যিমান ল'ৰা ছোৱালী শিকিছে ধৰক তেওঁলোকক বাহিৰলৈও নিবলৈ অকণমান তেওঁ সক্ষম হৈছে আনি বহুতখিনি ল'ৰা ছোৱালী মানে উত্তীণ উত্তীৰ্ণ হৈছে মানে আৰু তাতে আকৌ আপোনাৰ গুৱাহাটীত যি প্ৰগ্ৰেম পাতিছিলে বিহুৰ সেই প্ৰগ্ৰেমলৈ ল'ৰা ছোৱালীবোৰ তালৈ নিছিলে যিখিনি আচলতে ভাল নাচ নাচে সেইখিনিকেই আচলতে তেওঁ নিছিলে তালৈ আৰু সেইখিনিয়ে মানে ভাল হেৰিও পাই আহিছে পুৰস্কাৰ পাই আহিছে তাৰপৰা তেওঁ মানে নামো বহুতখিনি উজ্জ্বল হৈছে আৰু তাত সেইখিনি আৰু আপোনাৰ আৰু আমাৰ ইয়াৰ ওচৰতো আপোনাৰ আছে ভালেমান কেইখন আৰু ঘৰৰ ওচৰত যিখন আমাৰ আছে হাইস্কুলৰ ফিল্ডত সেইখনত আপোনাৰ সেইখনত আপোনাৰ সত্যা নৃত্য শিকোৱা হয় আৰু সেইখন সত্যা নৃত্যখনতো আমাৰ বহুত ল'ৰা ছোৱালী আছে আপোনাৰ ক'বলৈ গ'লে ত্ৰিছ চল্লিছজন মানে হ'ব ল'ৰা ছোৱালী মিলাই তাতো আপোনাৰ বহুতখিনি ল'ৰা ছোৱালীয়ে নাচিছে মেলিছে তাত এ ভাল হৈছে সেইখিনি আৰু তাৰো আপোনাৰ অ' সেইখিনি ল'ৰা ছোৱালীও আপোনাৰ বাহিৰলৈ নিব আপোনাৰ শিকাই আছে শিকোৱা আপোনাৰ বেছি দিন হোৱা নাই তাত আৰু আপোনাৰ তাৰ তেওঁ সেই মাষ্টৰজনো বেছি দূৰৰ নহয় ওচৰৰে আমাৰ ঘৰৰ কাষৰে পৰা যায় মাষ্টৰজন ভাস্কৰ চুতীয়া তেওঁ শিকায় তেওঁ প্ৰতি শনিবাৰে দেওবাৰে শিকায় আৰু আপোনাৰ যদি ৰেগুলাৰ শিকোৱা হোৱা হোৱাহেঁতেনটো আপোনাৰ এক বছৰ ডেৰ বছৰত কমপ্লিট হৈ গ'লহেঁতেন কিন্তু যিহেতু তেওঁ শনিবাৰে দেওবাৰে সময় পাই শিকাবলৈ সেইটো কাৰণে আপোনাৰ শিকাওঁতে আপোনাৰ

সাত বছৰ সাত বছৰত কমপ্লিট হ'ব লাগে কমপ্লিট হোৱাৰ পিছত তেওঁ মানে এখন চাৰ্টিফিকেট দিব সেই চাৰ্টিফিকেটখন তেওঁলোকৰ কিবা ভৱিষ্যতত কাম আহিব তাকেই সেই আৰু তেওঁলোকক গুজৰাটলৈ নিয়া হ'ব বাহিৰত যিহেতু তেওঁ অকণমান বাহিৰত ছিলেকশ্যন হ'বগৈ আৰু আৰু সেইখন চাৰ্টিফিকেটে আপোনাৰ বছৰ বিভিন্ন ক্ষেত্ৰত দৰকাৰ হয় আজিকালি যিহেতু পঢ়া শুনা ক্ষেত্ৰতো বা কলেজবিলাকতো দিয়াৰ লগে লগে বাহিৰা দিশত ল'ৰা ছোৱালী লাগে সেইটো কাৰণে আপোনাৰ সেই চাৰ্টিফিকেটখনে বহুতখিনি সহায় কৰিব মানে তেওঁলোকক ল'ৰা ছোৱালীবিলাকক আৰু তাৰে আৰু আৰু এখন আছে আমাৰ ঘৰৰ সন্মুখতে শিকায় আপোনাৰ ফিল্ড এখন আছে তাত আছে আকৌ আপোনাৰ ঢোল শিকায় আৰু তাত অকল ল'ৰা বুলিয়েই নহয় তাত ছোৱালীও আমাৰ বহুতখিনি গাঁৱৰ ছোৱালীয়ে ঢোল শিকিছে আপোনাৰ পাৰ্থপ্ৰতিম চুটিয়াই শিকায় তাপা সেই পাৰ্থপ্ৰতিম চুটিয়া আপোনাৰ আমাৰ টাউনতেই ঘৰ তেওঁ তেওঁ আহে দেওবাৰে দেওবাৰে আহি আপোনাৰ দুঘণ্টা সময় শিকায় ল'ৰা ছোৱালীখিনি আৰু সেইটো এটা পৰিৱেশো আপোনাৰ বিৰাত ধুনীয়া হয় চাব চাবলৈ ভাল লাগে যিহেতু আমি সেইবিলাকতো আপোনাৰ এনেই বিহু টাইমতহে ঢোলৰ মাত শুনো কিন্তু আমি সেই সদায় যিহেতু আমি ঢোলৰ চাপটো শুনো এনেই কিবা এটা মনটো ভালেই লাগে দিয়কচোন আৰু গোটেই যেন বছৰটোৱে আমাৰ ইয়াত বিহু হৈ আছে তেনেকুৱা এটা অনুভৱ হয় মানে আৰু সেইবিলাক পৰিৱেশ যিহেতু আজিকালি দিনত খুব কমেই কমি আহিছে ধৰক আমি এতিয়া প্ৰগেম এটা ক'ৰবাত যদি হয় বিহু প্ৰগ্ৰেম এটা তেতিয়াহে আমি সেইবিলাক চাবলৈ পাওঁ সেইটো কাৰণে মানে এতিয়া আমাৰ ইয়াত প্ৰতিদিনেই যেতিয়া প্ৰতিদিনেই বুলিয়ে ক'ব লাগিব আৰু শনিবাৰ দেওবাৰ বুলি আমাৰ অনুভৱেই নহয় এইটো মানে প্ৰতিদিনেই শিকোৱা নিচিনাই আমাৰ লাগে সপ্তাহটোত যিহেতু দুদিনহে হয় আৰু সেইবিলাক বিৰাত ধুনীয়া পৰিৱেশ এটা আমাৰ ওচৰত আছে চাই ভাল লাগে আৰু ল'ৰা ছোৱালীবিলাকো বহুতখিনি আগবাঢ়ি গৈছে আৰু আৰু ইয়াৰ পৰা শিকি পিনি এগৰাকী ছোৱালী গৈছে বাহিৰলৈ আপোনাৰ প্ৰাৰ্থনা চুতীয়া বুলি কয় তেওঁ তাই গৈছিলে বাহিৰলৈ আৰু তাই বাহিৰতো বহুতখিনি নাম কৰি আমাৰ অসমৰ নাম কঢ়িয়াই আহিছে আৰু সেই ছোৱালীজনীয়ে এতিয়া আমাৰ ইয়াত এতিয়া বেলেগ বেলেগ ল'ৰা ছোৱালীকো শিকাবলৈ আহে পাৰ্থপ্ৰতিম চুতীয়াৰ লগতে আৰু তেনেকুৱা তাই যেনেকৈ ওলাই গৈছে আমাৰ ইয়াৰ পৰা বাকী ল'ৰা ছোৱালীকো উলিয়াই নিব বুলি আৰু মোৰ ল'ৰা এটা আছে আৰু সেই ল'ৰাটোকো মানে তাতেই দিছোঁ ঢোল শিকিবলৈ আৰু ল'ৰাটো এতিয়া শিকি আছে আপোনাৰ এক বছৰ হৈছে শিকা আৰু তেনে ভাবিছোঁ সেই ছোৱালীজনী যেনেকৈ আমাৰ গাঁৱৰ পৰা ওলাই গৈছে তেনেকৈ মোৰ ল'ৰাটো তাইৰ নিচিনাকৈ গৈ আহিব বাহিৰৰ পৰা নাম কঢ়িয়াই আনিব বুলি ভাবিছোঁ তাকে আশা কৰিছোঁ কি হয় এতিয়া ভগৱানে

আৰু ফিজ আপোনাৰ এহেজাৰকৈ লয় আৰু ঢোলো তাৰ আমি এতিয়া নতুনকৈ ঢোল এটা দিছোঁ তাক আৰু সেইখিনি ঢোলটো আপোনাৰ মেক্সিমাম আপোনাৰ সাত হাজাৰ পৰিছে ঢোলটোত সেইখিনি আৰু তাৰ কিছুমান ল'ৰা ছোৱালী ঢোল নাই ধৰক সেইবিলাক আমাৰ সংঘৰে ঢোল আছে সেই সংঘৰৰ পৰাই দি পিনি মানে শিকোৱা হয় আৰু পাৰ্থপ্ৰতিমে যথেষ্টখিনি আগবঢ়াইছে যিখিনি পাৰিছে তাৰ ফালৰ পৰাই দিবলৈ সেইখিনি দি ল'ৰা ছোৱালীখিনিক আগবঢ়াই নি অকণমান গা গাঁওখনৰ নাম যাতে সুনাম এটা কঢ়ি কঢ়িয়াই আনক সেইবুলিয়ে মানে তাক সেইখিনি কৰি পিনি দিয়া হৈছে যোনে যেনেকৈ সুবিধা পাইছে দিছে তাপা আৰু এখন আমাৰ ওচৰতে আছে আপোনাৰ সেইখন আমাৰ ৰাইডিঙিয়া ৰাসৰ ঘৰ আছে তাত তাতে আপোনাৰ শিকোৱা হয় গান শিকোৱা হয় তাত আৰু তাতো বহুতখিনি ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীখিনিকো আপোনাৰ শিকোৱা হয় ছয়নিকা ঠাকুৰীয়া বুলি কয় সেই ছোৱালীজনীয়ে শিকাই আছে তাইও বিৰাত মানে ভাল ছোৱালী আৰু সুৰো বিৰাত ধুনীয়া আৰু তাই তেনেকৈ শিকাই আহিছে তাইও বেছি নহয় মাহিলী ফিজ চাৰিশকৈ লয় আৰু আপোনাৰ যিহেতু তাই আঁতৰৰ পৰা আহি পিনিও অকণমান শিকা শিক শিকোৱা হয় আৰু তাতো ল'ৰা ছোৱালী আছে যথেষ্টখিনি আপোনাৰ বিছজনী মানে হ'ব ছোৱালী আছে তাত বিছজনী ছোৱালীক আপোনাৰ শিকাই মেলি নিছে আৰু ভৱিষ্যতে আৰু তাই কিমান কি আগবঢ়াব পাৰে সেইখিনিয়ে আৰু এনেতো এতিয়া বিছজনী শিকাই মেলি তাই তাৰে দুজনী মানেতো ভালকৈ গাব পাৰিছে ধৰক এতিয়া ধৰক দুজন তাৰে এজনী এতিয়া ইণ্ডিয়াই ইণ্ডিয়ান আইডললৈ যোৱাৰ কথা চিন্তা কৰিছে তাকে কিমানখিনি আগুৱাই যাব পাৰে তাকে আগুৱাই যোৱাটোৱে কামনা কৰোঁ যাতে ভাল হওক আমাৰ গাঁওখনৰ নামো ভাল হওক আৰু ল'ৰা ছোৱালীখিনিও যাতে ভৱিষ্যত ভাল হওক সিহঁতৰ যিখিনি সিহঁতি মনত ভাবিছে তাৰে যেন সিহঁতি ভালকৈ আগবাঢ়ি যাওক সেইখিনি ভাবিছোঁ এতিয়া কি হয় ভগৱানৰ কৃপাত আৰু আমাৰ যিখন স্কুলত হাইস্কুল এখন আছে তাত আপোনাৰ দেওবাৰে শিকোৱা হয় আৰ্ট বিনামূলীয়া আৰু শিক্ষকজনো সেইখন ইস্কুলৰে শিক্ষক হয় তেওঁ দেওবাৰে দেওবাৰে নিজেই শিকোৱা সিদ্ধান্ত লৈ ল'ৰা ছোৱালীখিনিক শিকাই গৈছে আপোনাৰ তেওঁ আৰু স্কুলত ৰিটায়াৰ হ'বলৈ বেছি নাই আপোনাৰ আৰু এবছৰ ডেৰ বছৰমান আছে তেওঁ চাকৰি তাৰ পৰা তেওঁ ৰিটায়াৰ হ'ব তেওঁৰ লগতে প্ৰাক্তন ছাত্ৰসকল আছে জড়িত জড়িত ল'ৰা ছোৱালী আপোনাৰ প্ৰাক্তন ছাত্ৰ বুলিবলৈ আছে পাঁচজন ল'ৰা আছে সেই পাঁচজনৰ ভিতৰতে ধৰক আমাৰ নিজৰ ল'ৰাটো জড়িত হৈ আছে সৰু সুৰাকৈ আৰু আৰু তেনেকৈ ওচৰৰ চাৰিজন তে তেওঁৰ বন্ধুৱে হয় গোটেই চাৰিজন সেইখিনি মিলি শিকোৱা শিকাই মেলি আগুৱাই দুশমান দুশমান ল'ৰা ছোৱালীক আগুৱাই নিয়া হৈছে বহুত সুবিধা হৈছে আৰু আমাৰ জেগাডখৰ বহুতখিনি আগবাঢ়ি গৈছে আৰু ল'ৰা ছোৱালীও প্ৰতিভা বাঢ়িছে আৰু সিহঁতৰ মনত বহুতখিনি উৎসাহ বাঢ়ি গৈছে আৰু ল'ৰা ছোৱালীখিনিও বহুত আগ্ৰহেৰে শিকিবলৈ যায় তাত শিকি মেলি তেওঁলোকে যিহেতু ভাল পাইছে প্ৰতি দেওবাৰে শনিবাৰে যিহেতু ওচৰতে ইমানখিনি সুবিধা আছে কোনো টাউন নোযোৱাকৈ আমাৰ এইখিনি গাঁৱৰ জেগাতেই ইমানখিনি সুবিধা হয় সেইকাৰণে ল'ৰা ছোৱালীখিনিও সকলো ওলাই যায় সেইখিনি দেখিও আমাৰ ভাল লাগে ঢোলৰ ক্ষেত্ৰতে হওক আপোনাৰ আৰ্ট স্কুলেই হওক সময়বিলাক ধুনীয়াকৈ মিলাই ল'ৰা ছোৱালীখিনি ওলাই যায় আৰু তাতে গাৰ্জেনখিনিও ব্যস্ততা হৈ থাকে যিহেতু ল'ৰা ছোৱালীখিনি শুকুৰবাৰ পৰা শনি অঁ সোমবাৰৰ পৰা আপোনাৰ শনিবাৰলৈকে ক্লাছ থাকে তাপা আকৌ আপোনাৰ দেওবাৰেখিনি প্ৰশিক্ষণখিনি পায় ধুনীয়াকৈ আৰু সেইখিনি লগতে গাৰ্জেনখিনিও জড়িত হৈ আছে ভালেই লাগে ওচৰৰ পৰিৱেশটো আৰু বাহিৰৰ পৰাও তেওঁলোককো দেখি মানুহ আহে গাঁৱলৈ আৰু আহিলে মানে সকলোৱে পৰিৱেশটো ভাল দেখে আজিকালি যিহেতু প্ৰায়ভাগ গাঁৱত এইখিনি সুবিধা নাই আমাৰ গাঁওখনত যিটো সুবিধা আছে আপোনাৰ এইখিনি সুবিধাখিনি বহুতখিনি গাঁওখন উন্নত হৈ গৈছে ৰাস্তা পদূলিও ধুনীয়া হৈছে ল'ৰা ছোৱালীও শিকিবলৈ ভাল পাইছে আৰু যিহেতু গাড়ী মটৰ আনিও সুবিধা হ'ল ৰাস্তা পদূলি সেইকাৰণে ভাল পাইছে শিকিবলৈ আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ